ন লাখ পঁচপন্ন হাজাৰ দুশ বিৰাশী পাঁচ লাখ দহ হাজাৰ তিনিশ চৌব্বিচ তিনি লাখ চৌব্বিচ হাজাৰ দুশ বত্ৰিছ দুই লাখ পোন্ধৰ হাজাৰ চাৰিশ এক লাখ পাঁচ হাজাৰ তিনিশ